মই গছ পুলিবোৰ ৰোপণ কৰি ভাল পাওঁ মই গোলাপ ফুল ফুলৰ পুলি ৰুইছোঁ নাৰ্জি ফুলৰ পুলি ৰুইছোঁ তাৰ পিছত তুলসী পুলি এটা ৰুইছোঁ তাৰ পিছত লতা ক'বলৈ গ'লে ৰঙালাও গছ এজোপা ৰুইছোঁ কিন্তু লতা গছ পানীলাও ৰুইছোঁ পানীলাওটো লতা গছ পানী লাও লাগি ওলমি থাকে চাই বহুতে ভাল লাগে তেও নিজৰ ঘৰত লাও পানী লাও বহুত সেইবিলাকে ৰোপণ কৰোঁ গছে আমাক অক্সিজেন দিয়ে সেইবাবে আমি গছ পুলি ৰোপণ কৰিব তো আমাৰ প্ৰধান দায়িত্ব বহুত ভাল গছ পুলি ৰুলে নিজৰ ঘৰৰ পাচলি বা অন্যান্য বস্তুসমূহ নাই লগতে পৰিৱেশটোও ভাল কৰে